নমস্কাৰ ছাৰ মই আচলতে এটা গৃহ ঋণৰ বাবে আবেদন কৰিছোঁ আৰু তাৰ বাবে মোৰ যোৱা বছৰৰ যি ধাৰাবাহিক বিদ্যুতৰ বিল পৰিশোধৰ প্ৰমাণ পত্ৰ আছে সেইখিনি মই দেখাব লাগে আৰু সেইকাৰণে মই আজি আপোনাৰ এই অফিচলৈ আহিছোঁ কাৰ্যালয়লৈ যে মোক যোৱাবছৰৰ যিখিনি বিদ্যুতৰ বিলৰ ফটোকপী আছিলে বা ডুপ্লিকেট কপী আছে সেইখিনি মোক দিয়ক যাতে মই সেই ঋণটো লাভ কৰিব পাৰোঁ হয় হয় মই এই এইটো ঋণটো ল'ব বিচাৰিছোঁ কিয়নো মই এই ঋণৰ জৰিয়তে মোৰ সপোনৰ ঘৰখন বনাব বিচাৰোঁ হয় মই বৰ্তমান ৰাণ অফৰ পঞ্চায়তৰ নিবাসী মোৰ ঘৰ নতুন চামৰগুৰি সত্ৰত মোৰ ঘৰত মোৰ পত্নী আছে মোৰ দুটাকৈ সন্তান আছে মই এটা একক পৰিয়ালত বসবাস কৰোঁ আৰু মই মোৰ সাপোনৰ ঘৰখন বনাবলৈ এটা গৃহ ঋণৰ বাবে আবেদন কৰিছোঁ আৰু সেই ঋণটো লাভ কৰিবলৈ যোৱাৰ এই প্ৰক্ৰিয়াটোত যে মই নিয়মীয়াকৈ চৰকাৰী যিখিনি কৰ কাটল হয় এইখিনি পৰিশোধ কৰিছোনে নাই তাক প্ৰমাণ কৰি দেখুৱাব লাগে আৰু তাৰ বাবে মোক মূলতঃ বিদ্যুতৰ বিলৰ ফটোকপী লাগে যোৱা বছৰটোৰ গোটেই যিখিনি মোৰ পে'মেণ্ট আছিলে যিখিনি মই পৰিশোধ কৰিছিলোঁ যোৱা বছৰৰ গোটেই বছৰটোৰ জানুৱাৰী মাহৰ পৰা সেইখিনি মোক অনুগ্ৰহ কৰি দিয়কচোন হয় হয় মই আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড গোটেইখিনি লৈ আহিছোঁ এয়া হৈছে মোৰ ফটোকপীখিনি ইয়াৰ আপোনাক দিছোঁ আপুনি চাই দিয়কচোন নাই নাই মাৰ্চ মাহত মই পে'মেণ্ট কৰিছোঁ মাৰ্চ মাহত মই বিদ্যুতৰ বিল পৰিশোধ কৰিছোঁ সেয়া মই আচলতে অনলাইন পে'মেণ্ট কৰিছিলোঁ গুগল পে'ৰ জৰিয়তে আপুনি চাই দিয়কচোন

এপ্ৰিল মাহত পে'মেণ্ট কৰা হৈছে হয় হয় মই নিয়মীয়াকৈয়ে পে'মেণ্ট কৰিছোঁ আৰু আপুনি অনুগ্ৰহ কৰি ইয়াৰ যিখিনি জেৰক্স কপী হয় ইয়াৰ যিখিনি ফটোকপী হয় তাৰ ডুপ্লিকেটখিনি মোক দিয়কচোন

এয়া লওক আপোনাৰ নথি পত্ৰখিনি আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড গোটেইখিনি ইয়াতে আছে হয় মই ইয়াতে চহী কৰিব লাগিব নেকি হয় হয় চহী কৰি দিছোঁ বাৰু দেই খুব ভাল লাগিলে খুব ভাল লাগিলে আপোনাৰ ইয়াত আহি এই তিনিখন ন এই তিনিখন দি দেখুৱালেই হ'ব হয় আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ এই সহায়ৰ কাৰণে মই ঋণটো লাভ কৰিবলৈ সক্ষম হ'ম আৰু এই গৃহ ঋণৰ জৰিয়তে মই মোৰ সপোনৰ ঘৰখন বনাম আপোনাক ধন্যবাদ জনাইছোঁ আপুনি মোক বহুত সহায় কৰিলে আজি হয় এনেদৰে চৰকাৰী অফিচবিলাকত আপোনালোকৰ দৰে কৰ্মচাৰীবিলাকৰ সু ব্যৱহাৰে আমাক নথৈ আনন্দিত কৰে আৰু আমি যথেষ্ট উপকৃত হওঁ ধন্যবাদ জনাইছোঁ ভৱিষ্যতেও যাতে যাতে এনেদৰে সহায় সহযোগ পাওঁ তাৰ বাবে কামনা কৰিলোঁ ঠিক আছে ঠিক আছে আজিলৈ বিদায় মাগিছোঁ দেই